অসমৰ মানুহে জীৱনৰ গুৰুত্বপূৰ্ণ পৰিঘটনা আৰু সফলতাসমূহ তেওঁলোকৰ পৰিয়ালৰ লগত উদযাপন কৰে আৰু আৰু সেইসমূহ বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানৰ মাজেৰে ধুনীয়াকৈ পাৰ হৈ যায় আৰু অসমৰ মানুহে বিয়াৰ সকলোখিনি জোৰোণ হওঁক আঙঠি পিন্ধোৱা হওঁক টোপোলা পেলোৱা হওঁক সকলোখিনি সেই নিয়ম অনুসাৰে নিয়ম অনুসাৰে উদযাপন কৰে আৰু সকলোসমূহ তেওঁলোকৰ দৰা আৰু কইনাৰ দুখন ঘৰৰ মাজত এটা নতুন সম্পৰ্ক স্থাপন হয় সকলোসমূহৰ মাজেদি